মই আজিলৈকে যিমান ভ্ৰমণ কৰিছোঁ সেই সকলোখিনি আমাৰ ভাৰতবৰ্ষৰ ভিতৰতে ভিতৰৰ অঞ্চলবোৰ বা ভিতৰুৱা জেগাবোৰৰ ৰলৈয়ে গৈছোঁ কিন্তু মই বিচাৰোঁ যে মই গোটেই পৃথিৱী ভ্ৰমণ কৰিব পাৰোঁ কিয়নো চাবলৈ আৰু উপভোগ কৰিবলৈ বহুতো বস্তু আছে কিন্তু তাৰে ভিতৰত এখন বিশেষ দেশ আছে যিটো মই ভৱিষ্যতে চাগৈ হ'বও পাৰে নহ'বও পাৰে ইমান নাজানো সঁচাকৈয়ে যদি ক'ব বিচাৰোঁ যে মই কিবা এখন ঠাইলৈ মই ভ্ৰমণ কৰিব বিচাৰোঁ সেইখন হৈছে জাপান জাপান হয় জাপান কাৰণ মোৰ মতে এই দেশখনত জীৱন্ত সংস্কৃতি ইতিহাস আৰু আধুনিক আৰামৰ যিখিনি আধুনিক আৰাম সেইখিনি গোটেই নিখুত মিশ্ৰণ হৈ আছে ইয়াৰ উপৰিও চাব গ'লে বা মই ক'ব গ'লে কিছু উশাহ লোৱাৰ প্ৰাকৃতিক সৌন্দৰ্য্য়ৰ বাবে মই এই দেশখন ভ্ৰমণ কৰিব বিচাৰোঁ তে ক'ব বিচাৰোঁ যে মই যদি আগলৈ কৰ'বাত যাব মন কৰোঁ বা যাবলৈ মনটো আছে সেইখন হৈছে জাপান দেশ আৰু সেইটোৰ লগত কবলৈ গ'লে তেনেকুৱা সেই বাহিৰেও মই সাগৰীয় অঞ্চলবোৰো ফুৰি বহুত ভালপাওঁ তে মই এটা আশা কৰোঁ যে মই পিছলৈ সাগৰ অঞ্চলবোৰো মই ফুৰিবলৈ এটা সুবিধা পাওঁ বা যাবলৈ পাৰোঁ